নমস্কাৰ হোটেল জুইশাল আজি সন্ধিয়াৰ বাবে মই আপোনালোকৰ হোটেলত যিখিনি খাদ্য অৰ্ডাৰ কৰিছিলো তাৰ সৈতে মিঠা অলপো যোগ কৰিব বিচাৰিছোঁ আপোনালোকৰ তাত হালোৱা পাম নেকি বাৰু আৰু আইচক্ৰীম যদি এইকেইটা বস্তু পাওঁ তেতিয়াহ'লে মূল খাদ্যৰ লগতে হালোৱা ডেৰ কেজি আৰু আইচক্ৰীম পঁচিছ বাতি যোগ কৰি দিব লগতে নতুনকৈ দিয়া অৰ্ডাৰৰ বিলখনো সময়ত বস্তুখিনিৰ লগতে পঠাই দিব যিহেতু আপোনালোকৰ পৰা লৈয়ে থাকোঁ বস্তুবোৰ সময়তে বস্তুখিনি পাম বুলি আশা ৰাখিলোঁ